মই ভাবোঁ যিহেতু আমাৰ অসমীয়া ভা ভাষাটো হৈছে জাতীয় ভাষা সেয়ে আমাৰ অসমৰ সকলো ব্যক্তিয়ে এই অসমীয়া ভাষাৰেই নিজৰ ভাৱ বিনিময় কৰে যিহেতু অসমত বিভিন্ন জনগোষ্ঠীৰ ব্যক্তিয়ে বসবাস কৰে তথাপিতো সকলোৱে সকলো মানে জনগোষ্ঠীৰ মাজত আমাৰ এই অসমীয়া ভাৱটোৰ এক এক প্ৰকাশ দেখিবলৈ পোৱা যায় সকলোৱে অসমীয়া ভাষাৰেই ভাৱ প্ৰকাশ কৰা বা কথা পতা আদি আমি দেখিবলৈ উপ দেখিবলৈ পাওঁ আমাৰ ভাষাৰ জৰিয়তে সকলোৱে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে আমি অসমীয়া ভাষা ক'বলৈ সকলোৱে মানে গৌৰৱ অনুভৱ কৰে যিহেতু অসমৰ অসমত থকা মানুহে অসমীয়া বুলি ক'বলৈ যিটো গৌৰৱবোধ কৰে এই অসমীয়া ভাষাৰ জৰিয়তেই আমি অসমীয়া ভাষাৰ দ্ৱাৰাই নিজৰ সকলোবিলাক মনৰ ভাৱ প্ৰকাশ কৰোঁ লগতে এই বিভিন্ন ধৰণৰ আমাৰ ইয়াত জনগোষ্ঠীয়ে বাস কৰে যেনে নেপালী বড়ো কাৰ্বি মিচিং ধৰক সকলোৰ মাজতে কিন্তু এই অসমীয়া ভাষাটো উপলব্ধ সকলোৱে বুজি নাপালেও কিন্তু ক'বলৈ চেষ্টা কৰে বা বহু সকলোৱে কিছুমানে কয়ো বাৰু সেয়ে মানে আমাৰ গৌৰৱ অনুভৱ হয় যে আমি অসমীয়া আমি অসমীয়া বুলি ক'বলৈ আমাৰ এই অসমীয়া ভাষাটোৱে আমাক গৌৰৱ অনুভৱ কৰায় সকলো জনগোষ্ঠীৰ মাজত এই অসমীয়া ভাষাই এটি দায়িত্ৱ বহন কৰে যিটোৱে আমাক গৌৰৱ অনুভৱ কৰায়